সংগীত চৰ্চাৰ বাবে গাঁৱতকৈ চহৰৰ পৰিৱেশ এ নিশ্চয় ভাল আৰু ভাল হ'বই কাৰণ কেলৈ চহৰত বিভিন্ন আজিকালি সংগীত বিদ্যালয়বিলাক আছে একাডেমিবিলাক আছে সংগীত একাডেমিবিলাক গতিকে তাত নিশ্চয়কৈ চৰ্চাৰ বাবে নিশ্চয় ভাল হ'ব লগতে আপুনি চৰ্চা কৰি থকাৰ পাছত গীটাৰেই হওক তাবলাই হওক যিয়ে বাদ্যযন্ত্ৰ নহওক লাগিলে তাৎক্ষণিকভাৱে আপোনাৰ কিবা বিজুতি ঘটিলে তাত বনাবৰ বাবে উপযুক্ত

মিউজিক ভৱনবিলাক আছে এ আপুনি মেৰামতি কৰাই ল'বৰ বাবে গতিকে তেনেদৰে তাতো আপোনাৰ যথেষ্ট চহৰত সুবিধা আছে লগতে আমাৰ এই অঞ্চলৰ কথাই ক'বলৈ গ'লে এই স্থানৰ পৰা যদি আমি কৰোঁ আমাৰ ওচৰতে থকা মৰাণ চহৰখন দাঁতিতে লাগি আছে এ তাতে আপুনি কৰিলে কি হয় আমাৰ তাত বিভিন্ন অসমৰ নৱপ্ৰজন্মৰ জনপ্ৰিয় কণ্ঠশিল্পীসকলো আছে এই বিপিন চাওডাঙ মাধৱ ৰঞ্জন কুসুম কৈলাশ নীল আকাশ আৰু বহুতো শিল্পী আমাৰ স্থানীয় মৰাণ চহৰতে আছে গতিকে তাত চৰ্চা কৰিবলৈ গ'লে তেওঁলোকৰ পৰা যথেষ্ট সহায় ল'ব পৰা যাব তেওঁলোকৰ পৰা উপদেশ ল'ব পৰা যাব গতিকে নিশ্চয় চহৰত এই ক্ষেত্ৰত এ উপযোগী বুলি মই ভাবোঁ

গতিকে চহৰত এই ক্ষেত্ৰত নিশ্চয় ভাল হ'ব লগতে আজিকালি কি হৈছে সকলো চহৰমুখী গতিকে সংগীত বিশেষজ্ঞবিলাক বা সংগীত প্ৰশিক্ষকবিলাক সকলোবিলাক চহৰতে থাকে আজিকালি গতিকে চহৰত আপুনি সংগীতৰ চৰ্চা কৰিলে নিশ্চয় এ ভাল হ'ব বুলি মই ভাবোঁ লগতে আৰু ক'ব গ'লে সেইখিনিয়ে